অঁ মই ভ্ৰমণ কৰা বিশেষভাৱে সুন্দৰ ঠাই হৈছে আজি মই পৰশুৰাম কুণ্ডৰ বিষয়ে ক'বলৈ ওলাইছোঁ পৰশুৰাম কুণ্ড আপোনাৰ হেৰি অৰুণাচলত আছে অৰুণাচলৰ এডোখৰ খুব ধুনীয়া ঠাই আৰু এটা খুব মানে ধৰ্মীয় অনুষ্ঠানো হয় তাত কোৱা হয় যে পৰশুৰামে যেতিয়া মাতৃক দেউতাকৰ আদেশত মাতৃক হত্যা কৰিছিল হত্যা কৰোঁতে সেই কুঠাৰখন তেওঁৰ হাতত লাগি ধৰিছিল তেতিয়া ভগৱানে কৈছিলে যে তেখেতে কোনোবা পবিত্ৰ স্থানত পবিত্ৰ পানীয়ে হাত দুখন ধুলে সেই কুঠাৰখন আঁতৰি যাব গতিকে সেই পৰশুৰামে আহি সেই যোনটো অৰুণাচলৰ যোনটো জেগাত হাতখন ধুইছিলে সেই জেগাটো পৰশুৰাম কুণ্ড নামেৰে জনা যায় সেইটো ধৰ্মীয় জেগা হয় তাত এষাৰ জনবিশ্বাস যে তাত যদি আপুনি স্নান কৰে তেতিয়া আপোনাৰ সকলো পাপ খণ্ডন হয় গতিকে মাঘ বিহুত মাঘ বিহুত বিশেষকৈ মাঘ বিহুৰ সময়ত তালে বিভিন্ন ঠাইৰ পৰা হিন্দু ধৰ্মীয় মানুহসকলক যোৱা দেখা যায় আমি গৈছিলোঁ মাঘ মাহ নহয় পুহ মাহতে গৈছিলোঁ ডিচেম্বৰৰ লাষ্টত গৈছিলোঁ দুহেজাৰ প্ৰায় দুহেজাৰ বিশ একৈছ চনৰ কথা তেতিয়া গৈ পালোঁ খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশে ভৰপূৰ অৰুণাচলতো এনেও এ প্ৰাকৃতিক পৰিৱেশটো অৰুণাচলৰ এনেও ধুনীয়া ৰাণা ৰাণী বুলি ক'ব লাগিব সৌন্দৰ্য্যৰ ক্ষেত্ৰত অৰুণাচলক ৰাণী বুলি ক'ব লাগিব তাতে তেতিয়া কি হয় আমি যেতিয়া পৰশুৰাম কুণ্ড মেইন ভিউ পইণ্টটোলৈ গৈছিলোঁ তেতিয়া আমি অলপ সময় চিৰি অলপ চিৰিৰে পাহাৰৰ ওপৰলৈ বগাই যাব লাগে বগাই পিনে আকৌ তললৈ নামিলেহে পৰশুৰাম কুণ্ড মেইন মূল মূল জেগাডোখৰ পোৱা যায় তেতিয়া আছিলে আমাৰ চিৰি আছিলে গোটেইখিনি চিৰি হয় প্ৰায় আপুনি পৰশুৰাম কুণ্ডৰ মূল থানটো পাবলৈ তিনিশ তিনিশতকৈ ওপৰৰ চিৰি বগাবলগীয়া হয় চিৰি যেতিয়া আমি ওপৰমুৱাকৈ বগাই গৈছিলোঁ তেতিয়াতো অৱস্থা কাহিল হৈ গৈছিল ইমান চিৰি বগাই বগাই তাত চিৰিৰ মাজে মাজে আপোনাৰ দহ বাৰটা চিৰিৰ মাজে মাজে বহিব পৰাকৈ যেনেকৈ আমাৰ বাছ ষ্টেণ্ডবিলাকত বহিব পৰাকৈ কিছুমান ঠাইত যে এনেকে পকাই বনাই থৈ দিয়ে তেনেকুৱা চকী টাইপৰ কিছুমান জেগা আছিলে হাতত লাখুটি টাইপ তেনেকুৱা এডাল লৈ পিনে আমি বগাই বগাই যাওঁ প্ৰায় পোন্ধৰ বিশটামান চিৰি বগোৱাৰ পাছত অলপ সময় ৰওঁ ফেফনি ধৰি ইমান ঠাণ্ডা দিনতো ঘাম ওলাই গৈছিল তেনেকৈ আমি বগাই বগাই গৈ পিনে আকৌ এ অলপ দূৰ বগোৱাৰ পিছত আপুনি আকৌ তললৈ নামিব লাগে তললৈ নামি যাওঁতে ভালেই লাগে ভাল ভালেই লাগে আৰু গৈ পিনে যেতিয়া আমি পৰশুৰাম কুণ্ডৰ যোনখন ঠাই হয় সেইডোখৰ কাষত যথেষ্ট ডাঙৰ ডাঙৰ শিল আছে সেই শিলখিনিৰ ওপৰেদি গৈ পিনেহে আপুনি পৰশুৰাম কুণ্ডত গা ধুবগৈ পাৰে আৰু শিলখিনি কি হয় থিয় যিবোৰ আমি থিয়কৈ থকা বুলি কওঁ খুব থিয়কৈ আছে খুব সাৱধানভাৱে যাব লাগে আৰু শিলখিনি যথেষ্ট পিছলো হয় তাতে গৈ পিনে গা ধোৱা নাছিলোঁ পানীখিনি বহুত চেঁচা হয় যিহেতু আমি এদিনীয়া ভ্ৰমণ ভ্ৰমণত গৈছিলোঁ হঠাতে অসুস্থ হৈ যাব পাৰিম বুলি আমাৰ আমাৰ লগত যোৱা কোনো মানুহে গা ধোৱা নাছিলে আমি সেইডোখৰৰ পৰা আকৌ উভতি আহিছিলোঁ উভতি আহোঁতেও আমাৰ একেই একেই অৱস্থা আপুনি ডেৰশ মান চিৰি ওপৰলৈ উঠিব লাগে আৰু ডেৰশমান চিৰিৰে আপুনি তললৈ নামি আহিব লাগে চিৰিখিনি বগাওঁতে যাওঁতে যেনে তেনে গলোঁ যেতিয়া পৰশুৰাম কুণ্ডৰ পৰা আকৌ উভ উভতি আহিছোঁ আমাৰ আমাৰ যিখন বাহন আমি লৈ গৈছিলোঁ বাহনখন থকা ঠাইলে ঘূৰি আহোঁতেতো এনেকুৱা লাগিছিল আৰু যেন নাযাওঁ তাতে থাকি যাম ইমান ভাগৰ লাগিছিল চুঁচৰি বাগৰি যেনে তেনে অহাৰ নিচিনা লাগিছিল পানীটো দুই তিনি বটলমান শেষ হৈ গৈছিল তেতিয়ালৈকে মানে কিন্তু যিমান কষ্ট অহা যোৱাটো যেনেকুৱাই নহওঁক কিন্তু জেগাডোখৰ বহুত মনোৰম হয় বহুত ভাল লাগিলে গৈ